লখিমপুৰ জিলাৰ মূল কৃষিজাত সামগ্ৰীসমূহ বা কৃষি পদ্ধতিসমূহ বহুত ল' কুৱালিটীৰ কাৰণ চৰকাৰে কিছুমান সুবিধা এতিয়ালৈকে দিব পৰা নাই তেও কিছুমান কিছু কিছু ক্ষেত্ৰত বা ডিপাৰ্টমেণ্টত দিয়া দেখা গৈছে যেনেকৈ শস্য শস্যৰ কাৰণে চৰকাৰে কিছুমান ব্যৱস্থা কৰিছে মানে কি হাইব্ৰিড যিটো শস্য সেই হাইব্ৰিড শস্যটো বা চিডটো হাইব্ৰিড শস্যটো গাঁৱৰ সকলো খেতিয়ককে প্ৰদান কৰিছে যাতে উন্নত মানদণ্ডৰ শস্য উৎপাদন হয় চৰকাৰে সেইটো এটা ব্যৱস্থা কৰিছে আৰু পশুধন পশুধনৰ পশুধন কৰিবলৈ খেতিয়কসমূহক যিসমূহ কৃষক বা পালক তেখেতলোকক চাবচিটিত লোন দিছে কাৰণ তেখেতলোকৰ যিসমূহ পশু বা কিছুমান পশুপালন সেইখিনি মানে উন্নত পৰ্যায়ত যাবলৈ বা ডাঙৰ লাৰ্জ ফাৰ্মিং কৰিবৰ কাৰণে চৰকাৰে সেইসমূহ পইচা দিছে চাবচিটিত লোন দিছে জলসিঞ্চন জলসিঞ্চনত মানুহক খেতিয়কক টেক্টৰ দিছে পানীৰ মটৰ দিছে পাইপ দিছে এইসমূহ পথাৰত পাইপ দিছে পানীৰ যিসমূহ জেগাত নাথাকে সাধাৰণতে দ দ দ নহয় যিসমূহ বাম মাটি সেই বাম মাটিসমূহত পানী ব্যৱস্থাৰ কাৰণে চৰকাৰে জলসিঞ্চনৰ যোগেদি পাইপৰ যোগেদি পানী দিয়াৰ ব্যৱস্থা কৰিছে মেইনলি প্ৰধানলি টেকনলজিসমূহ তেনেকৈ ইউজ কৰা দেখা গৈছে বৰ্তমান